স্কুলৰ পাছত যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলক ব্যক্তিগত ক্লাছৰ ক্লাছ দিব লাগে বুলি মই ভাবোঁ কিয়নো আমি দেখা পাইছোঁ যে পাঠ্যক্ৰমসমূহ ইমানেই জটিল হৈ পৰিছে যে সেই পাঠ্যক্ৰমসমূহ পঢ়াত বা বুজাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত জটিলতাৰ সন্মুখীন হয় যাৰ ফলত তেওঁলোকে পঢ়িবলৈ মন নকৰে ঠিক সেইদৰে আৰু এটা কথা মই মন কৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যোনবোৰ বিদ্যালয়ত পঢ়ে সেই বিদ্যালয়সমূহতো শিক্ষকসকলে ভাল দৰে ক্লাছ নকৰে ফলত ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ মন নকৰে ফলত তেওঁলোক পঢ়াৰ ক্ষেত্ৰত বহুতখিনি পিছ পৰি যায় সেই কাৰণে মই ভাবোঁ যে তেওঁলোকক ব্যক্তিগত ক্লাছ দিব লাগে ইয়াৰ ভিতৰত তেওঁলোকক অংক বিজ্ঞান আৰু ইংলিছৰ টিউশ্যন দিব লাগে বুলি মই ভাবোঁ